হয় আমাৰ অঞ্চলত কেঁচুৱাসমূহ সময়মতে ভেকচিন দিয়া হয় আমাৰ ওচৰতে এখন চৰকাৰী হস্পিতেল আছে তাতো দিয়া হয় নতুবা আমাৰ গাঁৱৰ যিখন প্ৰাথমিক বিদ্যালয় আছে সেই তাতেই কেঁচুৱাসকলক সময়মতে যিসমূহ পলিঅ' বা ভেকচিন যিসমূহ দিব লাগে সকলোখিনি দি থাকে আমি সকলোখিনি এইখিনি প্ৰাপ্য়খিনি পাই আছোঁ ভালদৰে সিহঁতে নিজৰ কামখিনি কৰি আছে আৰু আমাৰ শিশুসকলেও সেইখিনি পাবলগীয়াখিনি পাই আছে